হয় কোনে ক'লে আক তুমি অ পাইছোঁ কোৱা এই আছোঁ তুমি অঁ অঁ ভালেই তোমাৰ

আজৰি আছোঁ বাৰু কোৱাচোন অ ভালেই ভাবিছা বাৰু হয় যাব পৰা হ'ব বাৰু অকল তুমি যাবা নে আৰু বেলেগ কোনোবা যাব

অঁ অঁ অ'

অঁ ৰাসৰ সময়ত গ'লে বাৰু ভালেই হ'ব ৰাসত এতিয়া বিভিন্ন ধৰণৰ বেছিকৈ মুখা বনাই হয় যে

নাই নাই নাই মই পাৰিম বাৰু যাব সুধিলে যাব পাৰিব বাৰু মই সুধি চাম বাৰু মই ভাবি আছিলোঁ বাৰু যোৱা কথা এতিয়া লগ হ'লে এতিয়া ভালকৈ খাবগৈ মেলিব পাৰিম আৰু বাকী পঢ়া শুনা ঠিকে চলি আছেনে চলি আছে আৰু মই মাজুলী কলেজত তুমি অঁ অঁ ঠিক আছেনে ক্লাছবোৰ হৈ আছে নে ভালকে অঁ অঁ খোলা থাকে চব টাইমতে পাবা বাৰু পাৰিবা এতিয়া লগে ভাগে চালে আৰু ভাল হ'ব আৰু অঁ অঁ ঠিক আছে বাৰু আৰু কোন জেগা থাকিম সুধিব লাগিব আৰু কোন যায় সুধিব লাগিব

ঠিক আছে তুমি আজিলৈকে যোৱা নাই ন তালৈ অঁ অঁ এইবাৰ অলপ টাইম দি আহিবা তেতিয়া চাব পৰা যাব গোটেইখিনি বস্তু খালোঁ তুমি অঁ ঘৰ ফালে ভালেই নহয়

অঁ অঁ ঠিক আছে বাৰু হ'ব বাৰু লগ পাম ঠিক আছে দিয়া